হেল্ল' কিংচিলি ৰেষ্টোৰেণ্ট হয়নেকি বাৰু অঁ মোক এই মোক বাৰ্ডে পাৰ্টি এটাৰ কাৰণে ফেমিলিৰ মানে এখন টেবুল বুক কৰিব লাগিছিলে কৰিব পাৰিম নেকি বাৰু কিবা অ'ফাৰ চলি আছে নেকি আপোনালোকৰ বৰ্তমান মোক বাৰ্ডে পাৰ্টি এটাৰ কাৰণে লাগিছিলে ঠিক আছে মোক আপোনাৰ ছয় আগষ্টৰ দিনাখন ৰাতি সাতটা বজাত বুকিং কৰি দিব আপোনালোকৰ কিমান হ'ব মানে এখন টেবুলৰ বুক কৰাৰ কাৰণে দুঘণ্টামানৰ কাৰণে লাগিব ঠিক আছে আপুনি ছয় আগষ্টৰ দিনাখন ৰাতি সাতটা বজাত বুকিং কৰি দিব কিবা অ'ফাৰ আছে যদি অকণমান কমাই দিব আৰু ঠিক আছে বাৰু আপুনি তেতিয়া সাতটা বজাত আমি পোৱাকৈ যাম আপোনালোকে ঠিক কৰি ৰাখিব